আমাৰ গাঁৱৰ অঞ্চলত বিশেষকৈ কেইবাজনো ব্যৱসায়ীয়ে আজিলৈকে লাভৱানক হৈছে সিহঁতি সৰুৰ পৰা বহুত কষ্ট কৰিহে এতিয়া লাভজনক হৈছে কষ্ট নকৰিলে কোনো লোকেই লাভজনক হ'ব নোৱাৰে আমাৰ গাঁৱৰ মানুহে বিশেষকৈ কাৰোবাক লাভ হোৱা দেখিলে হিংসাও কৰে সিহঁতি সকলো কথা বতৰা নেওচি নিজৰ ব্যৱসায়ত একান্তভাৱে মনোবলি কৰি গৈছে সেইকাৰণেহে সিহঁতৰ বহুতো লাভজনক হৈছে সিহঁতে লাভ কৰি আজি বহুতো উন্নতি কৰিছে আৰু তেওঁলোকৰ ব্যৱসায়ত সকলোৱে সন্মতি যোগান ধৰিছে আৰু সফলতাও হৈছে আমাৰ গাঁৱৰ ব্যৱসায়ীকেইজন তেওঁলোকে সকলো ধৰণৰ বস্তু ব্যৱসায় কৰে যেনে মাংস কাটে গোটাকেও বিক্ৰী কৰে আৰু লগতে চব্জিও ৰাখে সেইবিলাক বস্তু বিক্ৰী কৰিয়েই সিহঁত লাভজনক হৈছে আৰু এই ব্যৱসায় কৰি উন্নতি হৈছে বুলি আমি ভাবোঁ বিশেষকৈ মাংস কাটি বিক্ৰী কৰিলে বেছি লাভ হোৱা দেখি দেখা পোৱা যায় তেওঁলোকৰ লাভৰ কাৰণে বহুতো মানুহে হিংসাও কৰে মানুহে হিংসা কৰিলে সিহঁতৰ কথাবিলাক আওকাণ কৰি নিজৰ ব্যৱসায়ত নিজেই ধ্যান দিব লাগে মে আমাৰ গাঁৱৰ অঞ্চলত ব্যৱসায়ী কেইজন উন্নতি কৰা দেখি আমাৰো মনবিলাক ভাল লাগে আগলৈ যেন ইয়াতকৈ আৰু বেছি উন্নতি হওক